অঁ যাম বুলি ভাবছোঁ এই তাকেতো কি দেওঁ কাপোৰ এযোৰকে দেওঁ চাদৰ মেখেলা আপুনি যাব বিয়াত

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ময়ো সেইটোৱে ভাবছোঁ দিয়ক দাম এখেন কোৱালিট লৈ দাম হ'ব ধৰক মানে ভাল কোৱালিটি হ'লে দেচোন দুই হাজাৰৰ হয় পঁচিছশ থাকে তাৰোপৰি অলপ মানে বেলেগ সূতাৰ বা সূতাৰলৈও দাম আছিল দেচোন কিছুমান পোন্ধৰশতেও পোৱা যাব এক হাজাৰতে পৱা যাব এনেহেন আৰু ধৰক অঁ অঁ বৰ বেছি টাইমৰ আমাৰ বাজেট মিলবা লাগব এনেহেন কথা ধৰক অঁ অঁ অঁ কাপোৰ আনবা যাম দিয়ক দহটামান বাজাত নহয় আপুনি কখে নেযাব আপুনি দহটা একেলগে যাব পাৰিব নকে অলবা অঁ অঁ অঁ উপায় নাই যাবাত লাগবই অঁ সেইটো আৰু বিয়াত হ'লে একেলগে যাম দিওঁ অঁ নহয় দুটামান বজাত যাম দিয়ক বিয়াত নহয় অঁ বিয়া হ'বনে এটাই ছোৱালী হ'ব ধনী মানুহৰ বিয়া হয় ন অঁ এটা ছোৱালী অঁ সেনেহেনিলেই ভাল হ'ব দিয়ক ক'বাত পোধৰশ দুহাজাৰৰ ভিতৰত নহয় অঁ তাৰ ওপৰত অঁ অলপ মহে' অঁ অঁ তাহাঁত ব্যৱসায় কৰে যথেন তাহাঁত অলপমান সুবিধা হ'ব হেৰি হ'ব আই লাভ হ'ব অলপমান অঁ লাভ হ'ব গতিকে সেনে সেনেৰে দামত দিম দিয়ক তথাপিত তথাপিত আৰু চাই ল'ম দিয়ক কেনেহেন দামৰ আছে আৰু নহয় কথাটো তাহাঁ যায় ন যায় যদি কম দিয়ক যাবাই নোখোজে ক'তো দেখো দে লাজে লাজে কৰে বেলেগৰ বিয়াত যাবা এনেহেন আৰু আৰু মাইকবিলাকৰ লগত ফূৰবাই এনেও লাাজ কৰে আজিকালি ছোৱালীবিলাকে সেনেহে নহয় তাহাক লগত অঁ অঁ অঁ নাজৈ তাহত অঁ অঁ ৰিস্কাতে যাম দিয়ক আৰু ক'ত তাৰ কাপোৰ চাপোৰ পিন্ধি আৰু খোজকাঢ়ি যাই থাকোঁ দূৰো আছে হৈ নও নহয়

অঁ ল'ব অঁ ল'ব বিছ টকা বিছ টকা লাগব চল্লিছ টকা লাগিল দিয়ক আৰু নহয় অঁ সেনেকে সেনেকনে যাম দিয়ক নহয় দে অঁ দাঙৰ হ'ব এটাই ছোৱালী ধনী মানুহ দিব আৰু আৰু অঁ দিয়ক হ'ল সেয়া দিম দিয়ক নহয় অঁ অঁ অঁ দে দিয়ক অঁ অঁ দিয়ক দিয়ক